লকডাউনত এনেকুৱা এটা সময় আছিলে মোৰ জীৱনৰ যি মই বহুতো অভিজ্ঞতা আহৰণ কৰিলোঁ মানে বনোৱাৰ যোগেদি মই প্ৰথমতে কেক বনাবলৈ শিকিলোঁ অনলাইন যোগেদি কেকৰ বেছ কেকত ক্ৰীম কেনেদৰে লগায় লগতে মই মিঠাই বনাবলৈয়ো শিকিলোঁ খাজা হওঁক জেলেপি হওঁক ঘৰতে বনাবলৈ চেষ্টা কৰিলোঁ কাৰণ যিহেতু দোকান বন্ধ আছিলে লকডাউনত আৰু অসমীয়া আঞ্জা যিবোৰ তৰকাৰি মই ভালদৰে নাজানো সেইবোৰ মই লকডাউনৰ যোগেদি শিকিলোঁ মাৰ পৰা মাছৰ আঞ্জা হওক বা কলপচলা কলদিলৰ তাৰপাছত ভেদাই লতা দি মাছ দি বনোৱা সেইবোৰ ইমান ভালদৰে মই নাজানিছিলোঁ কিন্তু লকডাউনৰ এনেকুৱা এটা সময় আছিলে যি সময়ত সকলো মানুহকে বাধ্য কৰাইছিল লগতে মোকো বাধ্য কৰাইছিলে ময়ো তেনেদৰে লকডাউনতে বহুতো বস্তু ৰান্ধিবলৈ শিকিলোঁ মাহঁতক মাহঁতক অলপ সহায় কৰি দিলোঁ ৰন্ধাত আৰু চাইনিজ ফুড হওঁক চাইনিজ ফুডো মই বহুত শিকিলোঁ চাওমিন হওঁক এগ ৰোল হওঁক চপ হওঁক আদি সকলোবোৰ বহুত শিকিলোঁ মই লকডাউনত বহুত অভিজ্ঞতা আহৰণ কৰিলোঁ ভালদৰে ৰান্ধিবলৈ আগতে যিহেতু মই ইমান জনা নাছিলোঁ ৰন্ধা সেইবাবে লকডাউনে এনেকুৱা এটা সময় দিলে যি মানুহক ল'ৰা ছোৱালীসমূহক যি অনলাইনৰ যোগেদি বহুতো বস্তু ঘৰতে ৰান্ধিবলৈ চেষ্টা কৰিছে যিহেতু বাহিৰৰ দোকান পোহাৰটোতো খোলা নাছিলেই কেনেদৰে খাম কিবা এটা খাব মন গ'লে সেইদৰে আমি ঘৰতে বনাই চেষ্টা কৰিছিলোঁ যাতে নিজৰ মন পচন্দৰ বস্তুটো খাব পাৰোঁ ঘৰতেই বহি কিনে সেইদৰেই মই জেলেপি বনাইছিলোঁ খুব ভালেই লাগিছিলে খাজাও বনাইছিলোঁ কেক বনাইছিলোঁ লালমোহন বনাইছিলোঁ বহুতো বস্তু বনাই বহুতো বস্তু ৰান্ধিছিলোঁ খুব ভাল লাগিছিলে যে লকডাউনৰ সময়টোত যে বহুতো ৰান্ধিবলৈ শিকিলোঁ মই আগতে ইমান ভালদৰে নাজানিছিলোঁ যিহেতু লকডাউনত আমাক বহুতো শিকালে মানুহক